হয় মই অকলশৰে থাকিলে মই গীত গাবলৈ ভালপাওঁ কাৰণ গীত গালে আমাৰ অকলশৰীয়া অনুভৱ নহয় গীতে অকলশৰীয়া অনুভৱবোৰ দূৰ কৰাই মনটোক ভালদৰে ৰাখিবলৈ ৰাখে আমি গীত গালে মনটো ভাল লাগি থাকে গীত যিকোনো এটা গীত গোৱাৰ লগে লগে মানে এনেকুৱা হয় যে গীতবোৰ আমাৰ মনৰ লগত মনৰ লগত মিল খাই থাকে আমি অকলশৰীয়া সময়বোৰতো এনেকুৱা গীত গাব পাৰোঁ যিবিলাকে আমাৰ মনটো ভাল কৰি ৰাখিব পাৰে এবাৰ এনেকুৱা হৈছিল যে মোৰ মা ঘৰৰ সকলো মানে বিয়া খাবলৈ গৈছিল তেতিয়া মই অকলশৰে ঘৰত থাকিবলগা হ'ল অকলশৰে ঘৰত থাকিবলগা সময় থাকিবলগীয়া সময়খিনিত মই যেতিয়া গীত গাই আছিলোঁ বিভিন্ন ধৰণৰ গীত গাই আছিলোঁ তেতিয়া সেই সময়খিনি অকলশৰীয়া অনুভৱ হোৱা নাছিলে সেই সময়খিনিত মই ভালদৰে যিকোনো যিকোনো কাম কৰিব পাৰিছিলোঁ মনটো বেয়া লাগি থকা নাছিলে মই ঘৰত আছিলোঁ বুলি মোৰ মন বেয়া লাগি বেয়া লাগি থকা নাছিল মই কৰিব পাৰিছিলোঁ ঘৰতে অকলে থাকিব থাকিও মোৰ মনটো ভাল লাগি আছিল ভাল যিকোনো ধৰণৰ কাম আমি কৰি থাকোঁতে গীত গাই থাকিলে বা অকলশৰে থকা সময়ত আমি ঘৰতে গীত গাই থাকিলে অকলশৰীয়া অনুভৱ কৰা নহয় মনটো গীত গাই থকাৰ কাৰণে মনটোও ভাল লাগি থাকে গীতে মনটো যিকোনো ধৰণৰ গীত গালে আমি মনটো ভাল কৰি ৰাখিব পাৰোঁ আমাৰ সময়বোৰো খুব ভালদৰে পাৰ হৈ যায় সময়বোৰ কেনেদৰে পাৰ হৈ গৈছিল অকলশৰীয়া সময়খিনিত মানে কেনেদৰে পাৰ হৈ গৈছিল সেয়া অনুভৱ কৰা নাছিলোঁ ভাল লাগিছিল মনটো ভাল লাগি থকাৰ কাৰণে গীতে সহায় কৰে গীতবোৰ যিকোনো ধৰণৰ গীত গোৱাৰ ফলত আমাৰ মনটো ভাল লাগি আছিল ভা আকৌ এবাৰ এনেকুৱা হৈছিল যে ঘৰত ৰাতি এনেকুৱা হৈছিল যে ঘৰত কোনো নাছিল মই অকলশৰে থাকিবলগা হৈছিল অলপ অসুবিধাৰ কাৰণে মাহঁত ঘৰৰপৰা এফালে যাব লগা হৈছিল সেইকাৰণে মই অকলশৰে আছিলোঁ ঘৰত সেই সময়খিনিত মই গান গীত গাই আছিলোঁ গীত গাই থকাৰ কাৰণে ৰাতিৰ সময়খিনিতো মই অকলশৰীয়া অনুভৱ কৰা নাছিলোঁ ডাঙৰকৈ নহয় বাৰু গুণগুণাই গীত গাইছিলোঁ গীত গাই থকাৰ কাৰণে মনটো ভাল লাগি আছিল মাহঁত অহা সময়খিনিলৈকে মানে এনেকুৱা হৈছিল যে মোৰ অকলশৰীয়া অনুভৱ হোৱা নাছিল গীতটো গোৱাৰ কাৰণে মানে মোৰ অকলশৰীয়া অনুভৱ কৰা নাই ভালদৰে সময়খিনি পাৰ হৈ গৈছিল মনটোও ভাল লাগিছিল সেইকাৰণে আমি অকলশৰীয়া সময়খিনিত যদি গীত গাওঁ বা গুণ গীত গুণগুণায়ো থাকোঁ তেতিয়াও আমাৰ মনটো ভাল লাগে গীতবিলাকৰ কাৰণে গীতে আমাৰ মনটো ভাল কৰি ৰাখে আমাৰ এতিয়া অসমীয়া অসমীয়া বৰগীত বিহুগীত এইবিলাকে আমাৰ মন এইবিলাক গোৱাৰ লগে লগে মনত এটা বেলেগ ধৰণৰ হেৰি হয় কি মনত এটা বেলেগ ধৰণৰ ভাৱৰ সৃষ্টি হয় যাৰ ফলত আমি যে আমাৰ বেয়া বেয়া লাগি থকা মন এটাও ঠিক কৰিব পাৰোঁ অকলশৰীয়া সময়খিনিত আমি ভয় বা অকলশৰীয়া অনুভৱ নকৰোঁ এনেকুৱা ধৰণৰ গীতবিলাকে মনত ভাল লগাই মনটো ভাল লগাই তোলে